হেল্ল' অঁ আপুনি কেব ড্ৰাইভাৰ হয়নে অঁ ঠিকে আছে মই আপোনাৰ কেব এখন বুক কৰিছিলোঁ আপোনাৰ আপুনি মোক চিনি পাইছে নহয় অঁ ঠিকে আছে মই এক ঘণ্টা হ'ল আপোনাৰ কেবখন বুক কৰা এতিয়ালৈকে আহি পোৱাহি নাই যে হয় মই এক ঘণ্টা ধৰি পেলাই চাৰিআলিতে ৰখি আছোঁ হয় হয় আপোনাৰটো কেবত কৈ আছিলে যে আপোনাৰ এপটোত দেখোৱাৰ মতে বিছ মিনিটৰ ভিতৰত আপুনি মোৰ ওচৰত পাই যাবহি এতিয়া সম্পূৰ্ণ এক ঘণ্টা পাৰ হৈ গৈছে নাই পোৱাহিযে হয় আধা ঘণ্টাৰ পাছত মোৰ অফিচ পাবগৈ লাগিব নহয় আপোনালোকে সময়ৰ মূল্যটো বুজি পাব লাগে অলপ নহয় কাৰণ এপটোত যোনটো লিখা আছে বিছ মিনিটৰ ভিতৰত পাবহি তেনেকৈ হ'লে বিছ মিনিটৰ ভিতৰত পাব লাগে মই ধৰি লৈছোঁ আপুনি বিছ মিনিটৰ ভিতৰত নাই পোৱা আপুনিতো বিশেষ ত্ৰিছ মিনিট বা চল্লিছ মিনিটৰ ভিতৰত পাব লাগে এতিয়া সম্পূৰ্ণ এক ঘণ্টা সময় পাৰ হৈ গৈছে হয় হয় এইটো আপুনি মোৰ সময় বুজিব লাগিব এতিয়া নটা বাজিছে মই চাৰে নটা বজাত অফিচ পাব লাগে সম্পূৰ্ণ পাঁচ কিলোমিটাৰৰ ৰাস্তা ত' এই ইমান দূৰ সময় আপুনি আধা ঘণ্টাত তাতে ট্ৰেফিক জাম হৈ থাকে আপুনি মোক কেনেদৰে পোৱাব আধা ঘণ্টাৰ ভিতৰতো অফিচ নাপালে মোৰো দিগদাৰ হৈ যাব কাৰণ সকলোৰে সময় থাকে আপুনি আজি আপোনাৰ সময় দেৰি কৰিছে দেখি মোৰ আজি গোটেই দিনটো নষ্ট হ'লে নহ'ব নহয় হয় আপোনালোকৰ ৰেটিং থাকে আপোনালোকৰ সকলোৰে আপোনাৰ ওপৰত এটা ৰিপৰ্ট দিলে আপোনাৰ দিগদাৰ হ'ব সেইকাৰণে এনেকুৱা ব্যৱহাৰ নকৰিব সকলোৰে সময়ৰ মূল্য দিয়ক ঠিক আছে আপুনি আপুনি কিমান সময়ৰ ভিতৰত পাবহি হয় আপুনি বিছ মিনিটৰ ভিতৰত পাবহি কথা দিছেতো অথনি ধৰণৰ বিছ মিনিট নহয়তো এতিয়া হয় হয় ঠিকে আছে অতি সোনকালে আহক নহ'লে মোৰ মোৰে দিগদাৰ হ'ব আধা ঘণ্টাৰ ভিতৰত যদি আপুনি মোক অফিচ পোৱাব নোৱাৰে ঠিক আছে হ'ব দিয়ক